চাং বৌ হয়নে মানে মই তোমাৰ নাম্বাৰটো বহুত বিচাৰি বিচাৰি লৈছোঁ ভালে আছানে চিনি পাইচানে নাই পোৱা বাৰু অঁ হয় ভাল ধৰিব পাৰিলা এইটো এই নতুনকৈ উলিওৱা হ'ল হ'ল বাৰু তথাপিতো এতিয়া ক'ত আছা ঘৰতে নে অঁ অঁ খোৱা বোৱা কৰিলা অঁ অঁ অঁ মই মানে তোমাক কথা এটা সুধো বুলি ফোন কৰিলোঁ জানাই মই বহুত দিনটো এতিয়া অসমলৈ যোৱা নাই এতিয়া ভাবিছিলোঁ যাম বুলি অলপ বন্ধও পাইছোঁ এতিয়াতো বিহুও আহি আছে এতিয়া এইটো ছিজনত যদি মই মানে ঘৰলৈ যাওঁ এতিয়া লখিমপুৰলৈ তোমাৰ এনেই বাৰু এতিয়া কি কি ভাল চাবলগীয়া বস্তু মানে আছে এইটো ছিজনত

অঁ

মই মানে মোৰ বাৰু আৰু দুদিনমান লাগিব বাৰু দহদিনমানত পামগৈ আৰু দহদিনমান লাগিব মোৰ বিহু পাম চাগৈ ন

এতিয়া তোমাৰ তাত আৰু তাৰ বাদে আৰু কি কি আছে বাৰু বিহু কথা যদি মানে বিহু ক'ত ক'ত পাম বাৰু তেনেকৈ চাবলৈ ভাল বিহু ক'ত পাতে অঁ ফাটৰ বিহু কেতিয়ালৈ হয় বাৰু অঁ তাত এনেকুৱা ধৰণৰ কি প্ৰগ্ৰেম হয় অলপ ক'ব পাৰিবা নেকি

অঁ এনেই মানে প্ৰগ্ৰেমবোৰ কেনেকুৱা কেনেকুৱা ধৰণৰ আৰু তাত অঁ অঁ তাত মানে এতিয়া অকল আমাৰ মানে অসমীয়াটোৱে হয়নে নে চব জনগোষ্ঠীৰে হয় বাৰু চবৰে থাকে ন আৰু বস্তু চস্তু কিবাকিবি ওলাই নেকি তাত বিহুৰ লগত অঁ অঁ অঁ অঁ তাত পাম ন চব অঁ অঁ শোভাযাত্ৰা কোন দিনা হয় বাৰু এনেইতো মোবাইলতহে দেখি দেখোঁ

অঁ অঁ আৰু কি কি পাৰিম বাৰু অঁ অঁ

এনেই শুনিহে আছো এবাৰ যাব লাগিব অঁ অঁ অঁ অঁ আৰু এনেই তোমাৰ লখিমপুৰত নহ'লেও লখিমপুৰৰ ওচৰে পাঁজৰে বা মানে লখিমপুৰৰ একদম ওচৰতে আৰু কিবা আছে নেকি তেনেকৈ চাব পৰা

অঁ অঁ অঁ অঁ মানে তাত চাই ঘূৰি আহিব পৰা যায় ন এদিনত আৰু এনে তেনেকুৱা কি আছে বাৰু লখিমপুৰ মন্দিৰ চন্দিৰ মন্দিৰ হওক বা থান হওক ভাল কিবা আছে নেকি অঁ শুনিছোঁ শুনিছোঁ

আৰু তেনেকুৱা কিবা পাম নেকি আৰু এই শুনিছিলোঁ এই বাসুদেউ থানখন তোমাৰ কোনফালে আছে বাৰু ঢকুৱাখানাফালে আছে ন এনেই লখিমপুৰৰপৰা যদি ঢকুৱাখানা বাসুদেউ থানলৈ বুলি যওঁ এনেই কিমানমান টাইম লাগিব বাৰু নিজৰ গাড়ী লৈ গ'লে দহ মিনিটত পাই যাম ন এনেই ৰাস্তাবোৰ ভালনে বাৰু

অঁ অঁ তেতিয়াহ'লে মানে তোমাৰ দীঘল হ'লে মানে কোনটো ৰাস্তাই যোৱা কথা কৈছা বাৰু মই তোমাৰ আৰু এই এসপ্তাহৰ পাছত যাম আৰু মই এমাহ দেৰমাহমান থাকিম

অঁ অঁ মানে এনেই লখিমপুৰৰপৰা এতিয়াতো এনেই শুনি থাকোঁ মাজুলীত বহুত ভাল ভাল বস্তু আছে বুলি এনেই লখিমপুৰৰপৰা কিমান দূৰ হয় বাৰু মাজুলী অঁ অঁ অঁ অঁ এনেই তোমাৰ মাজুলীত গ'লে এনেই থকা খোৱা সুবিধা চব পামনে অঁ অঁ অঁ তেতিয়া আজি মানে একো প্ৰব্লেম নহয় ন আজিকালি মানে আগতেতো ইমান তোমাৰ যাতায়াতৰ সুবিধাও নাছিল মাজুলীলৈ

অঁ অঁ মই তেতিয়া তোমাক গ'লে মানে ফোন কৰিম তুমি মোক অলপ সহায় কৰিবা অঁ অঁ হ'ব নহ'লে দিয়া এইটো মোৰ নাম্বাৰৰে তুমি ছেভ কৰি থ'বা আৰু মই গ'লে তোমাক যোনদিনা যাম মানে মোক গৈ পোৱা দিনাই তোমাক ফোন কৰিম হ'ব দিয়া নহ'লে